মোৰ জীৱনৰ প্ৰথমটো স্মৃতি হ'ল প্ৰথমদিনা স্কুল যাওঁতে মায়ে হাতত ধৰি লৈ গৈছিল আৰু মায়ে ছাৰক কৈছিল যে মোৰ ছোৱালীৰ আজিৰ পৰা আপোনালোকৰ স্কুলত পঢ়িব কিমান যে ভাল লাগিছিল সেইদিনা মায়ে তেওঁৰ মৰমৰ ছোৱালীজনী স্কুলত নাম লগাই দিছিল মোৰ ইমান ভাল লাগিছিলে সেই দিনটো মায়ে প্ৰথম ঘৰত ক লেখিবলৈ শিকাইছিলে ক আখৰটো লেখি কিমান ভাল লাগিছিল সেইদিনা বহুত ভাল লাগিছিল সেইটো এটা মোৰ কাৰণে স্মৃতি আৰু এদিন দুদিনকৈ স্কুল গৈয়ে থাকিলোঁ স্কুলৰ বহুতো স্মৃতি আছে যিবোৰ নেকি পাহৰিবই নোৱাৰি লগৰ বন্ধু বান্ধৱীৰ লগত খেলা ধূলা ইটোৱে সিটোৰ পৰা পেঞ্চিল লোৱা ৰাবাৰ লোৱা কপি লোৱা সেইবোৰ যে কিমান মনত পৰে কেতিয়াবা মোৰ ফ্ৰেণ্ডে কেতিয়াবা পানীৰ বটল নিনিলে মোৰ পানীৰ বটলটোকে দিওঁ তেওঁলোকক খাবৰ কাৰণে কিমান যে মনত পৰে নহয় এতিয়া সেই পুৰণা স্মৃতিবোৰ এবাৰ ক্লাছ ছিক্সত থাকোঁতে মই প্ৰথম মোৰ দেউতাৰ চাইকেলখন চলাব শিকিছোঁ দুদিনমান চলাইছোঁ তাৰ কেইদিনমানৰ পিছতে এদিন পৰি গ'লোঁ নহয় চাইকেলখনৰ পৰা ভৰিত বৰ বেয়াকৈ দুখ পালোঁ সেইটোও এটা মোৰ কাৰণে স্মৃতি মোৰ এতিয়াও মনত পৰে কেনেকৈ গৈ যে মানুহ ঘৰৰ সন্মুখত পদুলিমুখত চাইকেলখনে খুন্দা মাৰি তেওঁলোকৰ জপনাত উভতি পৰিছিলোঁ ভৰি ফুলি গৈছিলে তেওঁ এৰা নাই চাইকেল চলাবলৈ দেউতাৰ চাইকেল হয় নচলাম নে নিশিকিম নে দেউতাৰ চাইকেলখন চলাবলৈ শিকাৰ কাৰণে আজি হয়তো ভালকৈ শিকিলোঁ কিমান যে স্মৃতি মনত পৰে শৈশৱৰ ক্লাছ এইটত থাকোঁতে প্ৰথম নাটক কৰিব শিকিছিলোঁ নাটকখনত মই এগৰাকী আইতা লৈছিলোঁ চুলিখিনি মোৰ যেতিয়া পাউদাৰে বগা কৰি দিছিল মোক কিমান যে ভাল লাগিছিল মই আইতা হৈছোঁ সদায় ঘৰত আইতাক আইতা মাতি থাকোঁ আজি নিজেই আইতা হৈছোঁ নাটকত সেইটো এটা ইমান স্মৃতি মোৰ কাৰণে ছাৰহেঁতেও ভাল পাইছে যে নতুনকৈ আমি হাই স্কুললৈ গৈছোঁ এখন নাটক কৰিছোঁ তাত আমি সৰু সৰু হ'লেও এটা এটা অভিনয় কৰিছোঁ মই আইতা লৈছোঁ মোৰ অভিনয়টো ছাৰহঁতে কিমান যে ভাল লাগি পালে সকলোৱে প্ৰশংসা কৰিছে মোৰ অভিনয়টো চাই সকলো মোৰ বন্ধু বান্ধৱী দাদা বাইদেউ ছাৰ বাইদেউসকলে কিমান যে ভাল লাগিছে মোৰ সেইটো বহুত মানে ভাল স্মৃতি হিচাপে ৰৈ গৈছে আজিলৈকে নাটক কৰা অভিজ্ঞতা জীৱনত প্ৰথম পাইছিলোঁ সেইটো স্মৃতি এতিয়াও ৰৈ গৈছে নাটক কৰি কিমান ভাল লাগে